চাব্বিছ ফেব্ৰুৱাৰী দুহাজাৰ চন ষোল্ল আগষ্ট দুহেজাৰ ষোল্ল চন তিনি ছেপ্টেম্বৰ দুহেজাৰ বাইছ চন বিছ অক্টোবৰ দুহেজাৰ চন সাতাইছ ডিচেম্বৰ দুহেজাৰ ওঠৰ চন